কি কৰিছে অ বিয়ালৈ কেতিয়া যাম বুলি ভাবিছে ওচৰৰ ঘৰৰ বৰমাহঁতৰ বিয়ালৈ পিছবেলা মানে কেইটা বজাত হা অ তাকে আকৌ দৰাৰ বিয়া যে অকণমান ধৰক দৰা যোৱালৈকে থাকিম বুলি ভাবিছিলোঁ আৰু

হালধীয়া হয় পাটৰ ন' অ হ'ব আপোনাৰ সেই হালধীয়া এযোৰ আছিলে নহয় চাগৈ তেনেকুৱা অকণমান ফুলৰ অহ তেনেকৈয়ে মিলাই মেলি পিন্ধি যাম আৰু ন' আপুনি আহিলে অ